এক জানুৱাৰী দুহেজাৰ এক দুই জানুৱাৰী দুহেজাৰ দুই তিনি জানুৱাৰী দুহেজাৰ তিনি চাৰি জানুৱাৰী দুহেজাৰ চাৰি আৰু পাঁচ জানুৱাৰী দুহেজাৰ পাঁচ